আমাৰ অঞ্চলত উপলব্ধ পৰিবহন সুবিধা হ'ল ইয়াত সকলো সময়তে অ'টোবোৰ চলি থাকে যিবোৰ আমি গাৰু গাৰুদা বুলি কওঁ বিক্ৰম বুলি কওঁ যিবিলাক টেম্প' টেম্প'বোৰ চলি থাকে অহৰহ আৰু এইবোৰ সেইবোৰে একেবাৰে টাউনৰ মেডিকেললৈকে সেইবোৰ চলে তাৰপৰা আকৌ উভতি আহে সেইটো সুবিধা আছে আৰু মাজে মাজে কিছুমান দুই এখন চৰকাৰী বাছো আমাৰ ফালেদি যায় সেইখিনিৰ সুবিধা অৱশ্যে কেনেধৰণে ল'ব পাৰি মই বৰ ভালকৈ নাজানোঁ আৰু প্ৰায় প্ৰত্যেকৰ ঘৰতেই গাড়ীও আছে সেইবিলাকৰ সেইবিলাকৰ সুবিধাও ল'ব পাৰে এইয়াই